কণী উমনি দিবলগীয়া কণী পোৱালি উলিয়াবলগীয়া হ'লে কণী গৰম দিব লাগিব কাৰেণ্টৰ গৰম দি থ'ব লাগিব কণীকিটা গৰম হৈছে নাই চাব লাগিব সময়মতে চাই কৰি কণীটো গৰম পোৱাটো আকৌ লুটিয়াই কৰি মেলি হাতে বহ হেৰি কৰি দিব লাগিব ঘূৰাই কৰি দি থাকিব লাগিব সময়মতে চাই থাকিব লাগিব গৰম হৈছে নাই কাৰেণ্টটো আছে নাই চাব লাগিব যদি কাৰেণ্ট নেথাকে গৰম কেনেকৈ দিম ডাঠ কিবা এটা গৰম কাপোৰ পেলাই হ'লেও ধৰক কণীটো গৰম কৰিব লাগিব কণীখিনি গৰম কৰিলেহে পোৱালি ওলাব নহ'লে চেঁচা পৰি গ'লে কণী পোৱালি নোলায় পোৱালি কণী ঘোলা হৈ যাব সেইকাৰণে গৰমো তাপটো পায়ে থাকিব লাগিব কণীয়ে কণী চাই থাকিব লাগিব কণী গৰম পাইছে নাই কি হৈছে চাই থাকিব লাগিব কণী যদি পোৱালি ওলায় পোৱালি ওলোৱাৰ লগে লগে দানা দিব লাগিব দানা দিলে পানী খোৱাব লাগিব পানী খোৱাই সময়মতে চাব লাগিব চাই লৈ ডাঙৰ হোৱাৰ পিছত পোৱালিটো ডাঙৰ হোৱাৰ পিছত মাকে এৰা পিছত অলপ দিন থকাৰ পিছতে কণী সেই পোৱালিটোৱে চৰি মেলি কৰি কণী পাৰিব কণী পাৰি লৈ উমনি ল'ব উমনি লৈ পোৱালি উলিয়াব উলিয়াই লৈ সেই গৰম দি থৈ গৰম দি থাকিব লাগিব পোৱালি ওলোৱা অলপ দিনৰ পিছতো গৰম দিব লাগিব গৰম দিলে বুলি ক'লেহে পোৱালিটো ভাল হৈ থাকিব নহ'লে পোৱালিটো মৰি যোৱাৰ চাঞ্চ থাকে সেইকাৰণে গৰমতে ডাঙৰ নোহোৱালৈকে গৰম দিয়ে থাকিব লাগিব এতিয়া পোৱালি হ'লেই অকল পোৱালি উমনি দিলেই নহ'ব চাব লাগিব মাকে খুৱাইছে নাই মাকে চৰাইছে নাই চাব লাগিব আমিও সময়মতে দানা পানী দিব লাগিব দানা দিব লাগিব পানী দিব লাগিব প্ৰথম সৰু অৱস্থাতে নিজে খুচৰি খাব নেজানিলে ব্ৰইলাৰ দানা আনি বা চাউল গুড়ি কৰি মেলি তাক ছটিয়াই দিব লাগিব বান্ধি কৰি খোৱাব লাগিব খুওৱা পিছতহে ধৰক পোৱালিটোৱে ডাঙৰ হ'ব ডাঙৰ হোৱাৰ পিছত নিজে খুচৰি খাব তেতিয়া ইমান দানা দিব দৰকাৰ নাই নিজেও খুচৰি খাব চাউল বা ধান ছটিয়াই দিলে নিজে খাই মেলি চৰি ডাঙৰ হ'ব ডাঙৰ হোৱাৰ পিছত সেই ডাঙৰ হ'লে বুলি ক'লে আকৌ কণী পাৰি আকৌ পোৱালি উলিয়াব আকৌ এনেকে চাব লাগিব চাই লৈ মেলি গঁৰালত সোমোৱা অৱস্থাত চাব লাগিব ওলোৱাত চাব লাগিব চাই লৈ একেদৰে কণীবোৰ পাৰিলেহে গৰমতহে পোৱালি ওলায় গৰম নহ'লে বুলি ক'লে কণীটো চেঁচা পৰি গ'লে পোৱালি নোলায় নোলোৱাত কণীটো ঘোলা হৈ যাব সেইকাৰণে গৰমটো লাগেই কণী কুকুৰা পুহিলে বুলি ক'লে মানুহে বহুতো সহায় পায় সেইকাৰণে কুকুৰা পুহিব লাগে ডাঙৰ হ'লে বুলি ক'লে এটা কুকুৰা ধৰক কেজিয়ে প্ৰতি চাৰিশ টকাকে পোৱা যায় বেমাৰ আজাৰ হ'লে পোৱালিকেইটা ডক্টৰৰ পৰামৰ্শ ল'ব লাগিব ডক্টৰে যদি দৰৱ পাতি দিয়ে চাফ চিকুণ কৰি থৈ মেলি দৰৱ পাতি খোৱাব লাগিব সময়মতে দানাও দিব লাগিব থাকিবলৈও তাহাঁতক গঁৰাল বনাই দিব লাগিব ভাল ডাঙৰকে বনাই দিব লাগিব ওপৰত টিং দিব লাগিব তলত ছাইডে ছাইডে বেৰ দিব লাগিব তলত বাঁহৰ বা তক্টা দি কুকুৰাবোৰ উঠি থাকিব পৰাকে সুবিধা কৰি দিব লাগিব তেতিয়াহে ধৰক কুকুৰাই থাকি ভাল মাটিত হ'লে মানে কুকুৰা ইমান নেথাকে বা পোৱালিবোৰ ভাল নহয় ওপৰত উঠি থাকিব পাৰিলে তাহাঁতি ভাল হয় হাঁহৰ বাৰু একো নাই হাঁহ তলতে থাকে বা মাটিতে থাকে কুকুৰা হ'লে ওপৰত দাং বান্ধি বান্ধি ভাগ কৰি কৰি দাং দিব লাগিব নহ'লে ওপৰত উঠিবলে কিবা সজা চজা বনাই দিব লাগিব কুকুৰা সেই সেনেকে কণী তলত নেপাৰে ওপৰত সজা বান্ধি দিব লাগিব সজা বান্ধি দিলে খেৰ বা কিবা জোঁথৰ দি সজাটো দি দিলে কুকুৰাই কণী পাৰিব পৰাৰ পিছত কণীবোৰ পাৰিছে নাই কিমান পাৰিছে কেতিয়া কি কৰিছে উমনি লৈছে চাব লাগিব কুকুৰাজনী বহি আছে নাই চাব লাগিব কুকুৰাজনী বহি আছে বুলি ক'লে কুকুৰা কণীটোৰে ধৰক গৰম পাই থাকিব যদি কুকুৰাজনী আঁতৰি যায় তেতিয়া লগে লগে কাৰেণ্টৰ গৰম দিব লাগিব গৰম দিলেও কুকুৰাজনীটো ওলাই গ'ল কুকুৰা কণীটো অকল সেনেকে গৰমত দি থৈ দিলেও নহ'ব হাতে লৰাই বগৰাই দিব লাগিব গৰমটো গৰমটো ধৰক তললে কৰি দিব লাগিব তলতো ওপৰলে কৰি দিব লাগিব লুটিয়াই বগৰাই দিব লাগিব একেৰাহে দি থৈ দিলেও কণী বেয়া হ'বও পাৰে গৰম বেছি পাই গ'লে কণীটো ভিতৰত লডা হৈ যাব পাৰে সেইকাৰণে কণীটো লৰাই বগৰাই থাকিবই লাগিব সময়ত আৰু পাঁচ মিনিট মূৰে মূৰে বা তিনি মিনিটে মূৰে মূৰে তল ওপৰ তল ওপৰ কৰি কৰি দিলেহে কণীটো সমানেই গৰম হ'ব নহ'লে একেৰাহে যদি পাঁচ মিনিট বা দছ মিনিট যদি গৰম পাই যায় তেতিয়া সেই কণী চুকুৰাটোত ডাঠ হৈ লাগি ধৰিব পাৰে ডাঠ হৈ লাগি ধৰিলে বুলি ক'লে পোৱালিতো নোলাবও পাৰে কণীটো বেয়া হৈ যাবও পাৰে সেইকাৰণে চাই থাকিব লাগিব মাকে বাৰু উমনিত বহি থাকিলে কণীটো লৰা বগোৱা ঠোঁটেৰে খুচৰি মেলি লৰা বগোৱা কৰি থাকে ঠেঙেৰে হ'লেও লৰা বগোৱা কৰি থাকে কুকুৰা বহি থাকিলে কণী গৰম হৈ থাকিব কুকুৰা নবহিলেহে কণীটো চেঁচা হৈ যাব চেঁচা হৈ গলত কণীটো বেয়া হৈ যাব পাৰে পোৱালি নোলাবও পাৰে সেইকাৰণে গৰমটো পূৰা প্ৰয়োজনে আৰু কণী উমনি দিলে বুলি ক'লে বা পোৱালি ওলালেও সেই গৰম দৰকাৰ সৰু পোৱালি গৰম যিমান পায় সিমানে তাহাঁতি ধৰক ডাঙৰ হয় সোনকালে ঠাণ্ডা পালে পোৱালিবোৰ ইমান ডাঙৰ নহয় বহুত দিন লাগে ধৰক এতিয়া দুমাহত বা তিনিমাহত ডাঙৰ হ'ব লাগে তাহাঁতি চাৰি মাহ পাঁচ মাহ লাগিব ঠাণ্ডা পালে গৰম দিলে যিমানে ধৰক গৰম পায় হিচাপত গৰম পালে পোৱালিটো সোনকালে ডাঙৰ হ'ব আৰু মনটো ধৰক ফূৰ্তি হ'ব তাহাঁতি খাবলে মেলিবলে নিজেও খুচৰি মেলিকৈ খাব খাই লোৱা খাই ল'লেহে ডাঙৰ হ'ব নেখালে নকৰিলেতো তাহাঁতি ডাঙৰ নহ'ব সেইকাৰণে নিজে খুচৰি খোৱা বাট কৰিও আমিও ধৰক দানা পানী দিব লাগিব তেতিয়াহে ডাঙৰ হ'ব বস্তুটো লৈছোঁ বুলিয়ে বা পুহিছোঁ বুলিয়ে নেচালে নকৰিলেতো নহ'ব সময়মতে চাবই লাগিব তাহাঁতক ধৰক সময়মতে খাব দিব লাগিব জেগা এই গঁৰালটো ধৰক চফা কৰি কৰি দিব লাগিব নহ'লেতো লেতেৰা পেটেৰাত থাকিলে বেমাৰ হ'ব পাৰে বেমাৰ এতিয়া বেমাৰ হ'লেতো পোৱালিবোৰ ধৰক নষ্ট হ'ব নষ্ট হোৱাৰ আগে আগে ডক্টৰৰ পৰামৰ্শলৈ ডক্টৰে ধৰক বেজি দিব দৰব পাতি দিব খোৱাব লাগিব ধৰক বেজি দিয়াব লাগিব তেতিয়াহে ধৰক পোৱালিবোৰ ভাল হৈ থাকিব পোৱালি ভাল হ'লে বুলি ক'লে ধৰক ডাঙৰ হ'ব নহ'লেতো বেমাৰ হ'লে বুলি ক'লে আৰু গোটেইবোৰ মৰিয়ে যাব মৰি যোৱাৰ আগেতো সেইটো পৰামৰ্শ লোৱাটোৱে ভাল কথা বুলি ভাবোঁ ডক্টৰৰ পৰামৰ্শ লৈ ভাল হওক বুলিয়ে ডক্টৰৰ পৰামৰ্শমতে দৰব পাতি খোৱালেতো ভাল হ'ব সেইকাৰণে কুকুৰা হওক হাঁহ কণী হওক কুকুৰা কণী হওক হাঁহ কণী হওক সেই গৰম লাগিবই তাহাঁতক পোৱালি ওলাবলে হ'লে সেইকাৰণে গৰমটো মাকহেঁতক হাঁহে উমনি বহি থাকিলে হাঁহ কণীটোও ধৰক চাব কৰিব নেলাগে যদি হাঁহজনী ওলাই গ'লে তেতিয়া ধৰক দেৰি হৈছে নেকি সোমালে সোমাবলে সোমোৱা নাই নেকি যদি দেৰিকে আছে এঘণ্টা আধা ঘণ্টা হাঁহজনী ওলাই গ'লি বুলি ক'লে গৰম হাঁহ কণীকো দিব লাগিব কাৰেণ্ট নেথাকিলও ধৰক নিজৰ কিবা এটা ব্যৱস্থা কৰি হ'লেও তাহাঁতক গৰম দিবই লাগিব গৰম নিদিলে হাঁহ কণীও তেনেকুৱাই কুকুৰা কণী নিচিনাই ওপৰ চুকুৰাটোত মানে ডাঠকে লাগি ধৰে তেতিয়া পোৱালি নোলায় পোৱালি ওলাবলে হ'লে সেইটোৱে গৰম সেহেঁতক অতি জৰুৰী গৰমৰ হেৰিটো পোৱালিটো এতিয়া ডাঙৰ হ'বলেও গৰম কণীটো উমনি দিলেও গৰম লাগিব বেছি গৰম পালেও বেয়া বেছি ঠাণ্ডা পালেও বেয়া সমানে গৰম ঠাণ্ডা ধৰক পাব লাগিব তেতিয়া পোৱালি ওলাব ধৰক পোৱালিকো গৰম লাগিব ডাঙৰ হোৱাৰ পিছত আৰু গৰম ইমান নেলাগে ঠাণ্ডাও ইমান নেলাগে ঠাণ্ডাও ধৰক তাহাঁতি নিজে চৰিব মেলিব ৰ'দত থাকিব তেতিয়া ইমান গৰমৰ দৰকাৰ নাই